আমাৰ ইয়ালৈ যদি অতিথি হওক বা পৰ্যটকৰ দল এতিয়া আহে তেওঁলোকক প্ৰণাম জনাই আমাৰ দেখুৱাবলগীয়া জেগাসমূহ যেনে কাজিৰঙা চেংচুৰী অকামেলোৱা মেলেহোৱা অনেক পাৰ্ক আছে চিলড্ৰেন পাৰ্ক আছে মন্দিৰ আছে নামঘৰ আছে এইসমূহ জেগা পৰ্যটকৰ দলটিক আমি দেখুৱাবলৈ চেষ্টা কৰিম বা কৰিয়েই আহিছোঁ আৰু তেওঁলোকক থকাৰ ব্যৱস্থা তেওঁলোকক খোৱাৰ ব্যৱস্থা অনেকখিনি সমস্যা যিখিনি তেওঁলোকৰ তেওঁলোকক দিব লাগে সেইখিনি আমি দেখুৱাবলৈ দিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আমাৰ নামঘৰ নামঘৰটো আমাৰ যিহে পবিত্ৰ নামঘৰ আছে নামঘৰলৈকেও তেওঁলোকক নিয়াৰ অপ্ৰাণ চেষ্টা কৰিম মন্দিৰলৈ নিবলৈ চেষ্টা কৰিম নিজৰ গাঁওখনলৈ যিমানখিনি জাকতজিলিকা চেংচুৰীসমূহ আছে ঠাইসমূহ আছে সেইসমূহ জেগা যদি আমি দেখুৱাব পাৰোঁ আমি গাঁওবাসী হৈ আমি খুব আনন্দ লাভ কৰিম তেতিয়াহে তেওঁলোকে আমাক আশীৰ্বাদেৰে মনেৰে প্ৰাণেৰে উলহ মালহেৰে আকৌ এবাৰ ঘূৰি অহা প্ৰতিশ্ৰুতিবদ্ধভাৱে তেওঁলোকে আহি আহিব বুলি মই ভাবোঁ আৰু নিজৰ জেগাবিলাক নিজকে নিজে দেখুৱাব পালে দহজনক খুব মনটোকে ফূৰ্তি লাগে আৰু যিসমূহ ঠাই আছে কিছুমান ঠাই এতিয়াও লাইনতে আছে কিছুমান এতিয়া বনাই আছে বনি আছে সেইখিনিসমূহ জেগাও আমি অনাগত দিনবিলাকত আমি পৰ্যটকৰ দল আহিলে আমি এইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম